আমাৰ অসমীয়া সংস্কৃতি মানে হৈছে কি মানে খেতি খেতি মানে ধান খেতি সৰিয়ঁহৰ খেতি গোম খেতি এনেহেন বস্তু আৰু সংস্কৃতি তাৰপিছত মানে সেই খেতি কৰিয়ে মানুহবিলাক আৰু বাচি আছে আগৰ মানুহবিলাকেতো বহুত খেতি কৰিছিল আজিকালি কিন্তু সেই খেতিটো বহুত কমি গৈছে মানে মানুহৰ মানে লেখা পঢ়া শিক্ষিত যুগ হৈছে না সেইকাৰণে আজিকালি খেতি বাতিটো কম কৰা হৈছে মানে আমাৰ গাঁওবিলাকত পুখুৰী থাকে মানে এই তামোলৰ বাৰী থাকে এইবিলাক থাকে আৰু নাৰিকলৰ বাৰী থাকে সেনেহেন মানে এইবিলাক কৰিয়ে বহুত মানে তেনেকৈ খাইছিল আৰু খেতি বাতি কৰিয়ে খাইছিল এতিয়া কিন্তু সেই বস্তুটো বহুত কমিছে কমাৰ কাৰণ মানে কি আজিকালি আগৰ মানুহেতো শিক্ষা দীক্ষা বেছি নাছিল আজিকালিতো সব শিক্ষিতই হৈছে সেইকাৰণে মানে শিক্ষাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে বেলেগ লাইনত ওলাই গৈছে সেনেহেন তাৰপিছত খেতি বাতিৰো বহুত কমি গ'ল এই ধান খেতি সৰিয়ঁহৰ খেতিয়ে মানে শস্য এইবিলাক বহুত কমি গৈছে তাৰেপিছত মানে

ল'ৰা ছোৱালীবিলাক মানে শিক্ষিত হৈতো আৰু খেতি বাতি নকৰে খেতি বাতি কি কৰিব আজি কিছুমানে হয়টো চাকৰি পাইছে কিছুমানে বেলেগ কামত সোমাইছে সোমাই গৈছে এনেহেন আৰু তাৰপিছত মানে তেনেকৈ আৰু চলি আছে আৰু জীৱিকাবিলাক তেনেকৈ চলি আছোঁ আৰু আমি আমাৰ অসমীয়া সাংস্কৃতিক মানে আৰু মানে সেই বহুত ল'ৰা ছোৱালীয়ে বাহিৰতে গুচি গৈছে কামো কাম কৰিব বহুত মানে বাহিৰত কাম কৰি আছে এনেহেন আগত যিটো খেতিৰ আছিল আজিকালি কিন্তু খেতিৰ আজিকালি বহুত মানে যন্ত্ৰ পাতি ওলাইছে আগতে নাছিল আগতে খেতি কৰোঁতে মানুহে গাঁৱৰ মানুহে মানে হাল বাই গৰুৰ দ্বাৰাই এনেহেনকৈ কৰিছিল আজিকালি মানে মেচিনাৰী বস্তু ওলাইছে না মানে সহজ হৈছে আৰু আ আগত কৰি খেতিবিলাক কৰাত সহজ হৈছে কিন্তু খেতি কৰা মানুহে আজিকালি নোহোৱা হৈছে মানে শিক্ষা হৈছে না ছলিবিলাক বা শিক্ষা হৈ বাহিৰত ওলাই গৈছে কোনোবাই হয়টো চাকৰি পাইছে কোনোবাই হয়টো বেলেগ কাম কৰিছে আৰু এনেহেন আৰু মানে দোকান পোহাৰ দিছে খেতিৰ ইনকামেদি নহয় ঘৰ চলাব নোৱাৰে এনেহেন আৰু মানে বহুত পইচাও লাগে খেতি কৰোতে কিন্তু বেচা কিনাৰ সময়ত সেইটো দাম নাপায় নোপোৱাৰ কাৰণে বহুত মানে খেতি বাতি এৰি পেলাইছে এথেন সেনেহেন আৰু কামবিলাক কৰি আছোঁ আৰু